অ কি কৰিছা অ মোৰ ভালে ভালে দেই

আৰু খবৰ খাতি কোৱা ভালনে কৰিছিলোঁ কৰিছিলোঁ কৰিছিলা তুমি

তাকে বোলো কেতিয়া হ'ব জানো এই ইলেকশ্যনৰ পিছতে হ'ব যেন লাগিছে দেই তাকে বোলো খবৰ খাতি পাইছানে নাই পঢ়ি আৰু কিটোনো পঢ়িম আৰু এই চাইছোঁ আৰু ওপৰা ওপৰিকৈ

অ ঠিকে আছে দিয়া